মোৰ ক্লাবৰ পৰা কিতাপ পত্ৰ আনি পঢ়া কোনো হেৰি অভ্যাস নাই আমি এতিয়া বয়সৰ হিচাপে শংকৰদেৱ মাধৱদেৱে ৰচা কীৰ্তন ঘোষাই এইবোৰকে কেতিয়াবা চাইছোঁ আৰু তাৰ জৰিয়তে এতিয়া শংকৰদেৱে যি ধৰ্ম দি থৈ গ'ল সেই ধৰ্ম আমি মানৱে পালন কৰিব পৰা নাই তেওঁক জীয়াই ৰাখিবলৈ চেষ্টা কৰিবলৈ সকলোকে অনুৰোধ জনাইছো